আৰ্ট এণ্ড ক্ৰাফট্ বুলি ক'ব গ'লে সৰুতে মই স্কুলত সৰুৰ পৰাই কৰি আহিছিলো আমাৰ প্ৰায় ছেটাৰডে ছেটাৰডে এটা ক্ৰাফটৰ এটা ক্লাছ হৈছিলে য'ত আমি মানে বেলেগ বেলেগ ধৰণৰ বস্তু বনাব দিছিলে ষ্টাৰ্টিংৰ পৰা আমাক যেনেকে ড্ৰয়িং কৰিব দিছিলে বেলেগ বেলেগ লেণ্ডস্কেপ বনাব দিয়ে এপ'ল বনাব দিয়ে পাইনএপ'ল বনাব দিয়ে এইবোৰ বস্তু বনাব দিছিলে যিয়ে যিয়ে ডাঙৰ ডাঙৰ হৈ গলো আৰু বেলেগ বেলেগ কমপ্লিকেটেদ বস্তুবোৰ বনাব দিব আৰম্ভ কৰিলে যেনেকে ৰুমাল হৈ গ'ল ৰুমালত আমি বেলেগ বেলেগ বস্তু আঁকি কেনে চিলাই কৰা কিবা কিবি কৰা তাৰ পিছত কাগজত চিলাই কৰা বেলেগ বেলেগ বস্তু বনোৱা তেনেকে আমি মানে সদায় সদায় প্ৰত্যেক শনিবাৰে পৰাপক্ষত মানে প্ৰত্যেক প্ৰত্যেক শনিবাৰে নহয় একজাম কেইটা থকা কেইদিন নহয়গে বাট মানে বছৰত কেইটামান শনিবাৰ তেনেকে আমি কৰিছিলো গোটেই চাৰিটা পিৰিয়দ আমাক দিছিলে আৰু চাৰিটা পিৰিয়দ আমি ভাল এনজয় কৰিছিলো বিকজ আমি লগৰকেইটা একেলগে বহিকেনে কথা চথা পাতো টিছাৰছ ইমান বেছি নাচায়গে কথা পাতিবলে ইমান মানা নকৰে অলপ হুলস্থুল হয় আৰু ভাল মেমৰিজ কিছুমান আছিলে তাতে বহুত কিবা কিবি আমি কালাৰেদি খেলা বেলেগৰ ওপৰত কালাৰ মৰা কিবা কিবি এইবোৰ হাঁহি ধেমালি বহুত কিবা কিবি কৰিছিলো গোটেই ক্লাছখন লেতেৰাই কৰিছিলো ক'বলে নিজেও কাপোৰ পাতি লেতেৰাই কৰিয়ে আমি ঘৰত আহিছিলো ঘৰত আহি আমি আকৌ গালি খাওঁ তেনেকেই কৰিছিলো এটা পাৰ্টিকুলাৰ এটা প্ৰজেক্ট মোৰ মনত আছে যিটো আমাক বনাব দিছিলে সেইটো হ'ল এটা আমাক এটা ডালা বনাব দিছেলে ডালাত কোনে কি কৰিব পাৰে কোনোবাই ডালাৰ ওপৰত চিলাই কৰিছে কোনোবাই পেইন্টিং কৰিছিলে মই সেই ডালাইদি এটা জাপি বনাইছিলো খুব এটা ভাল ফিনিছিং দিব নোৱাৰিলো সেইকাৰণে বেছি নাম্বাৰ নাপালোগৈ কিন্তু মোৰ সেইটো ভাল লাগিছিলে মানে সেইটো এটা ভাল এক্সপেৰিয়েঞ্চ আছিলে আৰু খুব ধুনীয়া ধুনীয়া চবে বনাইছিলে সেইকাৰণে মানে মোৰ টিছাৰজনীয়ে মোক ভাল এপ্ৰিচিয়েচন দিছিলে কিন্তু মই মাৰ্কছ খুব বেছি এটা নেপালোগৈ কিন্তু ভাল আছিলে প্ৰজেক্টটো আৰু বাকী তাৰে বাহিৰে আমাক বেলেগ বেলেগ কুইজেছ কৰিছিলে আমাক এক্সটেম্পৰ স্পিছো কৰাইছিলে ছেটাৰডে ছেটাৰডে বেলেগ বেলেগ আমাৰ কিবা কিবি ইভেন্ট আছিলে আমি সেইবোৰত পাৰ্টিছিপেট কৰিছিলো প্ৰত্যেকটো ষ্টুডেন্ট কম্পালচৰি আছিলে পাৰ্টিছিপেট কৰাৰ কাৰণে সেইকাৰণে আমি চবে কৰিছিলো আৰু চবে এনজয় কৰিছিলো এইটো মানে আমাৰ এটা ৰুটিন আছিলে স্কুলত